হেল্ল' নমস্কাৰ ছাৰ মই ওদালগুৰিৰ পৰা কৈছিলোঁ এছ বি আই ছাৰ হয়নে মেনেজাৰ ছাৰ অঁ ছাৰ মোৰ এটা একাউণ্টে ৰিলেটেড এটা কথা সুধিব লগা আছিলে ছাৰ মানে মোৰ ভণ্টি এজনীৰ কাৰণে একাউণ্ট এখন খুলিব খুজিছিলোঁ তাই কিন্তু ওঠৰ বছৰ হোৱা নাই এতিয়া কি কৰিব লাগিব ছাৰ হয় আছে এছ বি আইতে আছে ছাৰ হয় আছে এইটো

এনেই কালিলৈকিতো যাব পাৰিমনে অঁ এনেই সময়টো ছাৰ কেইটালৈকে হয় এনেই ছাৰ তাইৰ একাউণ্টটো হৈ যাব ন আচ্ছা এনে কিমানমান খৰচ হ'ব ছাৰ

আমিতো অঁ কালিলৈকি ছাৰ মই আবেলিয়ে যাব পাৰিম মানে এটা স্কুল থাকোতো ছাৰ স্কুল ছুটীৰ পিছতে যাব পাৰিম আৰু অঁ তেতিয়া গ'লে হৈ যাব অঁ চাৰিটাৰ আগতেই হয় হ'ব বাৰু হ'ব বাৰু কালিলকে পিছে মই চাৰ যাই ন গ'লে হৈ যাব ন কালিলকে অঁ হ'ব বাৰু হয় হয় ঠিক আছে বাৰু ঠিক আছে ছাৰ